আশামণি কি কৰিছ অঁ অঁ ময়ো সেই এনেই চাহ তাহ মই খালোঁ খাই এনেই অলপ বহি আছোঁ তাৰপৰা ভাবিলোঁ আমাৰ আকৌ গোটটোৰ হৈ পিনি যদি গেৰুকামুখত পিকনিক খাব যাওঁ মই তাৰমানে তেনেকৈ যি দি কথা ভাবি আছিলোঁ মানে প্ৰথমতে বেলেগ যি অঁ এনেই যি তি কথা ভাবি থাকোঁতে মানে ঘপককৈ মনলৈ আহিলে নহয় আমি দেখোন গেৰুকামুখত পিকনিক খাবকে যাব পাৰোঁ দেখোন আমি আমাৰ গোটটোৰ হৈ পিনি এনেইহে আছোঁ অঁ আৰু মানে কলেজটো খুলিবলৈ কেইদিনমান আছে ন একজাম সেইদিনাখনি শেষ হৈছেহে হয় নাই আচলতে ইমানকেইদিনত আমি যাবই যাবই পাৰিলোঁহেঁতেন কিন্তু মানে মই আকৌ ভাবিবই নহ'ল আৰু তহঁতিও একো নকলি আৰু তহঁতিতো ভাবিব পাৰ ন কিবা এটা অঁ এই মানে কি অঁ মানে কি হয় জান আমাৰ গোটৰ মানে মানুহখিনি এনেকুৱা হয় ধৰি ল চবেই ইমান ধনী মানুহ নহয় ন বা অকমান ধৰি ল চব অকণমান নথকা নথকা টাইপৰ মানুহবিলাকে যে সেইকাৰণে চবেই আকৌ যাব নোৱাৰিবও পাৰে সেইকাৰণে মানে অঁ ক'বলৈয়ো বেয়া যি তি কথা আৰু মানে মই ভাবিছিলোঁ প্ৰথমতে অলপ দূৰলৈ যোৱা কথা তাৰপৰা ভাবিলোঁ এই নহয় বেছি দূৰলৈ যাব নোৱাৰিম চবেইতো নোৱাৰে ন সেইকাৰণে ভাবিলোঁ গেৰুকামুুখলৈকে যাওঁ তাৰপিছত মই মনিকাহেঁতক ক'লোঁ অঁ নহয় নহয় মই মনিকাহেঁতলৈ ফোন কৰিলোঁ হা তাৰপিছত মই ভাবিছোঁ সিহঁতকো ক'লোঁ তাৰপৰা ভাবিলোঁ কনফাৰেঞ্চত লগাম বুলি তাৰপৰা তাই আকৌ কিবা কাম আছে বুলি গ'লগৈ আৰু মানে চবকে ক'বলৈয়ো বেয়া পাওঁ নহয় আৰু মানে আমি কেইজনীয়ে যদি কনফাৰ্ম হওঁ ন তেতিয়া মানে সিহঁতিও যাব পাৰিব যদি আমাৰ কেইজনী কনফাৰ্ম নহয় তেতিয়া মানে বাকীবোৰো নাযায় ন সেহেঁতিতো এইবোৰ মাথা মাৰিব নোৱাৰে চাব গ'লে অঁ কৈ দিবি এটা কাম কৰিবি মানে তই ৰাজশ্ৰী আৰু দেৱলীনাক ক'বি মই মণিকাক ক'লোঁ আৰু ইকেইজনীক মই কৈ দিম আমি এঘাৰজনীহে আৰু ছোৱালী অঁ আমি এঘাৰ মেজিক গাড়ী চাৰীৰ কথা তহঁতি পাতিবি তহঁতৰ ওচৰতে নাই জানো গাড়ী অঁ অঁ এই তহঁতি গাড়ী চাৰিৰ কথা তহঁতি পাতিবি বাকী কালেকশ্যনৰ মানে পইচাটো লৈ পিনি বজাৰ চজাৰ কৰা সেয়া বাৰু আমি চাৰি পাঁচজনীমানে কৰিম ঠিক আছে তাৰপৰা তই গাড়ীৰ কথাটো তই সেইটো তোৰ দায়িত্বত আৰু মানুহখিনিক গোটাম চবৰ লগতে এই আইটেম মানে কি জান এই মানে বেছি হ'লেও বেয়া ন এতিয়া কমকৈ ল'ব লাগে ধৰি ল চিম্পুলকৈ কয়লাৰ লৈ যাম গ্ৰেভি টাইপত খাম তাৰপিছত দালি যদি চবেই দালি খাওঁ বুলি কয় তেতিয়া দালিটো লম নহ'লে নহ'লেও হ'ব অঁ আৰু মানে অঁ এনেই ভাজি চাজি কিবাকিবি এটা থাকিব তাৰপিছত আৰু হেৰি থাকিব এইটো কি আছিলে চাটনি এটা থাকিব সেই তেনেকৈয়ে মানে অঁ যাম আৰু অঁ আচাৰ চাচাৰ এইবোৰ ল'ম আৰু এইটো এইবোৰ কিনি নিম অঁ ব্ৰেকফাষ্ট কৰিব মানে ল'ম আৰু কিবাকিবি এটা তাৰপৰা সেই তই গাড়ীৰ কথাটো তেনেহ'লে ভাবিবি হা অঁ তই তোৰ তোৰতো চিয়ৰ ন তোৰতো চিয়ৰ ন তইতো যাবিয়েই অঁ আৰু মই মণিকাক ক'লোঁ অঁ মই মণিকাক ক'লোঁ তই ৰাজশ্ৰী আৰু দেৱলীনাক কবি আৰু গাড়ীৰ কথা তই পাতিবি তোক দায়িত্ব দিলোঁ আৰু বাকীখিনি দায়িত্ব মোৰ বাৰু আমি ল'ম ঠিক আছে অঁ হ'ব তেতিয়া দেই তয়ো এইখিনিৰ লগত পাত